হেল্ল' অঁ ছাৰ মই মানে খেতি মানে মই বাৰ বিঘা খেতি মাটি আছে তো মানে মই খেতি মানে বিজনেচটো অলপ আৰু আগুৱাব বিচাৰি আছোঁ গতিকে আপোনাৰ তাত কিবা প্লেনিং আছে নেকি মোৰ খেতি আপোনাৰ আলু তাৰ পিছত পিঁয়াজ নহৰু তাৰ পাছত আদা মই ছাৰ থাৰ্টি পাৰচেন্ট মান দিব পাৰিম আৰু

অঁ ঠিক আছে থেংক ইউ ছাৰ